যোৱা বছৰ এই অৰুণাচলৰ লিকাবালি বুলি জেগা এডোখৰ আছে তাত গৈছিলোঁ তাত মানে গ'লোঁ গৈ তাত হোটেল চোটেলৰ সুবিধা থাকিব ভাত চাহ খাবৰ কাৰণে সুবিধা থাকিব বুলি ঘৰৰ পৰা একো যা যোগাৰ নকৰাকৈ তাতে পাম সেই বুলি ভাবি কিনে ঘৰৰ পৰা তেনেকৈ ওলাই গুচি গ'লোঁ তাৰ পিছত তাত গৈ যেতিয়া পালোঁগৈ তাত খাবলৈ একো সুবিধা নাই দূৰ দূৰণিলৈকে এখন ভাল হোটেল নাই কিবা এটা পানীৰ বটল এটা ল'ম বুলি ক'বলৈও ভাল দোকান এখন নাই ওচৰে পাজৰে সেই তেতিয়া মানে বহুত দিকদাৰ হৈ গ'ল এতিয়া মানে মই সেয়াত আৰু অকণমান জেগাটো অকণমান উন্নত কৰিব লাগে আৰু হোটেল চোটেলবোৰ ওচৰে পাজৰে বনাব লাগে যাতে মানে দূৰৰ পৰা কোনোবা যদি পিকনিক খাবৰ কাৰণে আহে একো যাতে অসুবিধা নহয় তেওঁলোকৰ সেইটো অকণমান জেগাটো উন্নত কৰিব লাগে আৰু ৰাস্তা ঘাটবোৰো ইমান ভাল নহয় মই যেতিয়া গৈছিলোঁ তেতিয়া ৰাস্তা ঘাটবোৰ মানে প্ৰায় বেয়াই আছিলে ৰাচ ৰাস্তা ঘাটবোৰ বেয়া চব কিছুমান চাইন বৰ্ডো লগাব লাগে ৰাস্তাৰ কাষত ন'হলে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাও থাকে সেইবোৰ অলপ উন্নত কৰিব লাগে আৰু একদম জেগাই জেগাই তাৰ্নিং হয় এনেকৈ চাইন বৰ্ডত আগত লিখা থাকিব লাগে তাৰ্নিং আছে বুলি ন'হলে মানুহবোৰৰ বহুত অসুবিধা হয়